বৰুৱা ৰেষ্টুৰেণ্ট হয় নেকি অঁ এই মই প্ৰভাকৰ সোণোৱালে ক'লোঁ মোৰ বাৰ্থডে' আছিলে মানে সেইকাৰণে ফ্ৰাইড ৰাইচ চাৰি প্লেটমান লাগিছিলে আৰু লগতে এই হেৰি বেছি জলা নিদিব দেই মানে ভাইটি দুটা আহিছে সৰু অঁ আৰু কি কয় লগতে স্প্ৰাইট দুটা দি পঠিয়াই দিব অঁ আপুনি মোৰ এড্ৰেছটো লৈ লওক অঁ এই তিনিচুকীয়াৰ কচুজান ৰোড ছেভেন এইট ছিক্স ওৱান টু ফাইভ অঁ কিমান দেৰি লাগিব এনেই আধা ঘণ্টা লাগিব ন অঁ ঠিক আছে দিয়ক আৰু এই পইচাটো কিমান ল'ব অঁ অনলাইন দিলে হ'ব নাই অঁ ঠিক আছে মই অনলাইন দি দিম বাৰু আপুনি আধা ঘণ্টাতে পাই যাওকহি আৰু বেছি ফ্ৰাইড ৰাইচত বেছি জলা দি নিদিব দেই অঁ অঁ ঠিক আছে দিয়ক অঁ ঠিক আছে